হেল্ল' নগাঁও ছুইগী এজেন্সী হয়নে হয় অঁ হয় মই মানে এই আপোনাৰ হেৰিত বস্তু মানে অৰ্ডাৰ দিছিলোঁ ডেলিভাৰী দিবলৈ অহা ল'ৰাজনে মানে বহুত মানে অসভ্যালি কৰিলে অভদ্ৰামি কৰিছে মই সেইকাৰণে মানে আপোনাক মানে জনাবলৈ বিচাৰিছো যে মানে আমি আমিতো পইচা লৈহে কৰিছোঁ আপোনালোক পইচা লৈহে মানে ডেলিভাৰী কৰিব আহিছে মানুহক ভাল ব্যৱহাৰ ভাল আচৰণ কৰিব লাগে কিন্তু তেওঁ ইয়াত যেতিয়া ডেলিভাৰ দিব আহে ইমান বেয়া আচৰণ কৰিছে তেনেকুৱা হ'লেতো নহ'ব সেইকাৰণে মই আপোনাক মানে ফোন কৰি জনাইছোঁ যে তাৰ বাবে আপুনি কি ব্যৱস্থা লয় মানে লওক আৰু সেইকাৰণে আপোনাক মানে জনাইছোঁ মানে বহুত বেয়া মানে অভদ্ৰা অভদ্ৰামি কৰিছে ডেলিভাৰী দি দিবলৈ আহোঁতে